মই অসম প্ৰাদেশিক মিটিঙলৈ যাওঁতেনে এখন ছুৰী কটাৰী কিনি আনিছিলোঁ ছুৰী কটাৰীখনৰ ধাৰটো একেবাৰেই নাই গতিকে ছুৰী কটাৰীখন মই ব্যৱহাৰ কৰি ভাল পোৱা নাই গতিকে মই এই ছুৰী কটাৰীখন একেবাৰে ভাল পোৱা নাই